আপুনি যিহেতু পৰিয়ালৰ আটাইতকৈ ডাঙৰ আপোনাৰ পৰিয়ালবৰ্গৰ বিষয়ে আমাক অলপমান জনাওকচোন মোৰ মোৰ পৰিয়ালত প্ৰায় পোন্ধৰজন মানুহ আছে সেই পোন্ধৰজনৰ মোৰ ল'ৰা হ'ল চাৰিটা আৰু ছোৱালী এজনী আছিল নাতি আছে এতিয়া চাৰি পাঁচটা ডাঙাৰ ল নাতি এতিয়া এম এছ চি ফাইনেল দিছে আৰু তাৰ তলৰটোৱে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰ পঢ়ি আছে মই আহি এই ঘৰখনত চব যিমানখিনি কষ্ট পাইছোঁ বা পৰিচালনা কৰাতে যিমান টান পাইছোঁ সেইটো মোৰ ভাষাৰে বুজাব নোৱাৰোঁ কিন্তু ল'ৰা ছোৱালীয়ে এতিয়া বুজিলে অলপ ভাল হয় কথাবিলাক কিন্তু কোনেও নুবুজে মোৰ ডাঙৰ ল'ৰা গুৱাহাটীত থাকে মাজুটো থাকে গোটেইকেইটাই থাকে গুৱাহাটীত ডাঙৰটো ল'ৰা এডভকেট তাৰ তলৰটো ৰাজনীতি কৰে তাৰে তলৰ দুটা দকান আছে এয়েই মোৰ পৰিয়ালৰ হেৰি বিষয়ে